স্কুলত মোৰ প্ৰিয় বিষয় আছিল অসমীয়া যিহেতু মই এজন অসমীয়া আৰু সৰুৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়ি আহিছোঁ গতিকে মোৰ প্ৰিয় বিষয় অসমীয়াই আছিল মোৰ অংক আৰু বিজ্ঞান বিষয়টো যথেষ্টখিনি কঠিন লাগিছিল যিহেতু আমাৰ অসমীয়া মাধ্যমত তেনেকৈ উপযুক্ত মাষ্টৰ নাছিল বা ভালদৰে পঢ়োৱা নাছিল সেইকাৰণে যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হৈছিল টিউচন কৰিছিলোঁ যদিও কোনো ধৰণৰ উপযোগী শিক্ষক পোৱা নাছিলোঁ মোৰ স্কুলীয়া জীৱনৰ এটা সুখৰ স্মৃতি বুলি ক'বলৈ গ'লে সৰস্বতী পূজাৰ কথা ক'ব লাগিব সৰস্বতী পূজাত যেতিয়া আমি দশম শ্ৰেণীত আছিলোঁ তেতিয়া স্কুলৰ পৰা আমাক সৰস্বতী পূজা পাতিবলৈ শিক্ষকসকলে কৈছিল আমি এই আমি সকলোকে চান্দা হিচাপে পঞ্চাছ টকাকৈ তুলিছিলোঁ লগতে শিক্ষা শিক্ষাগুৰুসকলৰ পৰা কিছু টকা সংগ্ৰহ কৰিছিলোঁ তেনেদৰে সকলোৱে দুভাগ কৰি লৈছিলোঁ ল'ৰা ছোৱালী বজাৰ কৰিবৰ কাৰণে সৰস্বতী পূজাৰ আয়োজনৰ বাবে বিভিন্ন সামগ্ৰী কিনিবলৈ